হাঁহ কুকুৰা বিভিন্ন প্ৰকাৰৰো আছে যেনেকৈ ৰাজহাঁহ আৰু বহুতো বিভিন্ন প্ৰকাৰৰ আছে কুকুৰা প্ৰকাৰৰ বহুত আছে যেনেকৈ আমাৰ ঘৰত হাঁহৰ ফাৰ্ম এখন আছে আমি সেই হাঁহৰ ফাৰ্মৰপৰাই আমি বহুতখিনি হেৰি কৰিছোঁ আমি হাঁহ ত্ৰিছটা আছে তেওঁলোকক সময়মতে দানা দিব লাগে সময়মতে পুখুৰীত এৰিব লাগে সময়মতে সোমাব লাগে আৰু বহুতখিনি কাম কৰিব লাগে হাঁহ পুহিলে বহুতো লাভৱান হয় যেনেকৈ এটা হাঁহ পুহিলে মানে আমি ছশ আৰু মতা কুকুৰা পুহিলে মানে সাতশ আঠশকৈ আমি বেচিব পাৰোঁ কে জি অনুচাৰীয়ে আমি বেচিব পাৰোঁ আমাৰ সেই হাঁহ বেছিয়ে আমি বহুত বান মূল্যৱান হৈছোঁ আৰু আমাৰ হাঁহৰ হাঁহ বিকা পইচাৰে আমি ঘৰ চলোঁ আমাৰ বেমাৰ আজাৰ বহুতখিনি আমি সেই হাঁহৰ পইচাৰে আমি দেখাওঁ নিজৰ সৰু সুৰা কিছুমান কাম থাকিলেও আমি সেই তাৰ ব্যৱসায়পৰাই আমি বহুতখিনি হেৰি কৰিছোঁ হাঁহ পুহিলে কি হয় কাৰণ মানুহৰ পইচা পাতি সকলো সময়তে দৰকাৰ হয় ঘৰত থাকি পেলাই মানে আমি এটা হাঁহ বেচি দিলেও আমি ছশ কৰি দুটা হাঁহত আমি বাৰশ কৰি পাম সেইকাৰণে হাঁহ পোহাটো বহুতেই ভাল আৰু তেওঁলোকৰ তেওঁলোকৰ লাভৱান পইচা যিখিনি আছে সেইখিনি আমি মই আধা টেকিলেতো ভৰাওঁ বেংকতো দুই এটকা জমা কৰোঁ আৰু সেই হাঁহৰ পইচাৰে আমি গোটেইখিনি ঘৰ ল'ৰা ছোৱালী পইচা টিউশ্যনৰ ফিজ স্কুল ল'ৰা ছোৱালীৰ গাড়ী ভাড়া খোৱা ক্ষেত্ৰতো আমি সেই বিষয়ৰপৰাই আমি চলোঁ পইচা বহুতো দৰকাৰ হয় কাৰণ সেই কামটো হাঁহৰ কামটো কৰিলে মানে যাতে আমাৰ বহুত সহায় হয় আৰু বহুতো ক্ষেত্ৰত আমি আনকো দুই এটকা দিও সহায় কৰিব পাৰোঁ আমাৰো মনটো বহুত ভাল লাগে ঘৰটো খাবলৈ হয় এতিয়াতো প্ৰায় খ্ৰীষ্টমাছ চলি আছে এতিয়া বহুত কুকুৰাৰ দাম হৈছে হাঁহৰ দাম হৈছে সেইবাবে আমি বহুত হেৰি কৰিবলগীয়া হৈছে আৰু হাঁহ পুহিয়েই আমি চাইকেল এখন লৈছোঁ ঘৰৰ বা হাঁহ বেচিবলৈয়ো বজাৰলৈয়ো আমি নিওঁ বজাৰত দাম আমাৰ বহুত ভালেই হয় বহুত লাভ হয় আৰু বহুতো কেতিয়াবা লছো হৈ যাব পাৰে তো তেনেকুৱাই আমি চলি আছোঁ আৰু হাঁহৰ বিষয়ে আমি বেলেগকো বহুতখিনি পৰামৰ্শ দিছোঁ যাতে তেওঁলোকেও কৰক আৰু বিভিন্ন প্ৰকাৰৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে আমিতো হাঁহৰ হাঁহৰপৰাই আমি বহুতখিনি আগবাঢ়ি গৈছোঁ আৰু ঘৰৰ ঘৰৰ বেমাৰ আজাৰ হ'লেও আমি হাঁহৰ হেৰিৰপৰাই বহুতখিনি পইচা হেৰি কৰিব পাৰিছোঁ যেনেকৈ হাঁহৰ পইচাৰে আমি পিকনিক গ'লোঁ পিকনিক এটা হাঁহ বেচিলে আমি ছশ পাওঁ আৰু কোনোবা পিকনিক উঠালে মানে আমি তাত ছশ তিনিশ চাৰিশ দি মেলি আমি যাব পাৰোঁ পিকনিকলৈ গ'লোঁ ফুৰিলোঁ হাঁহৰ পইচাৰে আমি যোনখিনি লাভৱান হয় সেইটো পইচাৰে ফুৰিলোঁ ফুৰি মেলি বহুতখিনি কাম কৰিলোঁ কাপোৰ কিনিলোঁ ঘৰৰ বস্তু আনিলোঁ কুকুৰা কেইটামান আনিলোঁ হাঁহৰ পইচাৰে ছাগলীজনী আনিলোঁ আৰু বহুতো কাম কৰিছোঁ যেনেকৈ হাঁহটো পুহিলে বহুতেই সুবিধা হয় চবৰেই আৰু হাঁহৰ পইচাৰে আমি যোনখিনি উপাৰ্জন কৰিছোঁ সেইখিনি উপাৰ্জন বেমাৰ আজাৰতো খটোৱাইছোঁ আৰু পইচা বহুতেই দৰকাৰ সেইকাৰণে আমি পইচাও হাঁহৰ পইচাও টেকেলিতে সোমাইছোঁ সেয়াই আৰু বিভিন্নতো প্ৰকাৰৰ বিশেষতো বৰ্ণনা